নমস্কাৰ মোৰ নাম শ্ৰী জিতু তালুকদাৰ মোৰ প্ৰশ্নটো কৰিছে কিতাপখন শেষ কৰিবলৈ আপুনি সাধাৰণতে কিমান সময় লাগে মই কিতাপ এখন পঢ়ি পঢ়িবলৈ শেষ কৰাৰ সময় কোনো নাথাকে মই যিমান পাৰো সিমান পঢ়িবলৈ চেষ্টা কৰোঁ আৰু পঢ়িবলৈ চেষ্টা কৰোঁ মানে কি ভালদৰে বুজি পায় কিতাপখন পঢ়া শেষ হওক বা নহওক বুজি পাব লাগিব তেনেকৈ ভালদৰে ব আৰু কিতাপখন কিতাপ পঢ়াটো ভাল পঢ়াৰ বাবে আপোনাৰ মাহিলী সাপ্তাহিক লক্ষ্য হৈছে মোৰ পঢ়াৰ যি কোনো মাহিলী বা সাপ্তাহিক লক্ষ্য নাই যেতিয়া ইচ্ছা বৰ্তমান ষ্টুডেণ্ট লাইফ যেতিয়া ইচ্ছা তেতিয়াই পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনা কৰিলে এনেই নাযায় যিকোনো এটা বিষয়ত পঢ়িলে আপুনি তাৰ ফল এদিন হ'লেও এদিন ভোগ কৰিব কিতাপ পঢ়িলে আমাৰ ব্ৰেইনটো শ্বাৰ্প হয় আৰু কিতাপ পত্ৰ পঢ়িলে আৰু কোনো ধৰণৰ অসুবিধা নহয় ভাল এটা ফল পিছত পোৱা যায় যদিও লগালগ নহয় তাৰ কেই কেইবছৰমান পিছত হ'লেও তাৰ এটা ভাল ফল পোৱা যায় মই সাধাৰণতে কিতাপ পঢ়িবলৈ কোনো সময় স্থিৰ বান্ধি লক্ষ্য কৰি লৈ কিতাপ নপঢোঁ কিতাপ পঢ়িবলৈ পঢ়িব খুজিলে পঢ়িব পাৰি কিন্তু বুজি নাপালে তাৰ কোনো অৰ্থ নাই পঢ়াৰ গতিকে পঢ়া শুনাই পঢ়া শুনাই মানে পঢ়া শুনা কৰিলে আমি বিভিন্ন দিশত বিভিন্ন দিশত তাৰমানে আগবাঢ়ি যাব পাৰোঁ পঢ়া শুনাই মানুহক এটা নতুন দিগন্তৰ শোচণ দিয়ে গতিকে পঢ়া শুনা আমি নিত্যান্তই প্ৰয়োজন পঢ়া শুনাত আমি বিভিন্ন ধৰণৰ বিষয় তাত নিহিত হৈ থাকে যেনে আমাৰ বিষয়সমূহ এনেধৰণৰ কিছুমান বিষয় আমি পঢ়া শুনাত অন্তৰ্ভুক্তি কৰিও ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ বিষয় পঢ়িলে আমাৰ বহুত উপকাৰী হয় বুলি মই ভাবোঁ গতিকে পঢ়া শুনাই আমাৰ মনত বিভিন্ন ধৰণৰ দৃষ্টি আকৰ্ষণ কৰে পঢ়া শুনা নকৰা মানুহ অজ্ঞান জ্ঞানহীনতাৰ খুব এটা ডাঙৰ উদাহৰণ অজ্ঞান বুলি যাক আমি কওঁ গতিকে পঢ়া শুনা কৰিবৈ লাগে পঢ়া শুনাটো আমাৰ নিত্যান্তই প্ৰয়োজন ধন্যবাদ